খেতি আমাৰ খেতি কৰিলে কৰা যায় তেতিয়া আমি পূৱ দিশতে ভাল ফল পাওঁ খেতি ধৰ আও ধান আহু ধান কৰা যায় আহু ধানৰ ক্ষেত্ৰত ভাল ফলে পোৱা যায় তাৰপিছতে আকৌ ধৰ শালি ক্ষেত্ৰতো ধৰ বাহাদুৰ হেৰি বাচমতি ধৰ ৰঞ্জিত এইবিলাক কৰা যায় ভাল ফলে পোৱা যায় সেইবিলাক কাটি কুটি উঠিলে আকৌ ধৰ আলু আলু পূৰা খেতি কৰা যায় ওপৰত আলু পোৱা যায় আলু খেতি কৰা যায় আলু বেঙেনা ধৰ কবি যিকোনো খেতিয়ে ধৰ কৰা যায় এইবিলাক কৰা ধৰ আলু কৰাৰ পিছত আৰু ফলবিলাক পালে ধৰ অলপ ভালে লাগে তুলিও আলু চালু তুলিও আমি ভাল পাওঁ পিয়াঁজ ৰহুন আদি সব বস্তুয়ে ধৰ খেতিটো কৰা যায়